ভাৰতৰ কিছুমান আটাইতকৈ জনপ্ৰিয় ক্ৰীড়া বুলি ক'বলৈ গ'লে ক্ৰিকেট খেলকে বুজোৱা হয় ক্ৰিকেট আমাৰ সকলোৰে অতি প্ৰিয় ইয়াৰ উপৰিও আমি বেডমিন্টন কাবাডী হকী এইসকল খেলৰ লগত আমি ভাল পাওঁ যদিও এই ক্ৰিকেট খেলটো আমি এক বেলেগ ধৰণৰ ভাল পাওঁ ক্ৰিকেট খেলৰ লগত জড়িত বহুকেইজন খেলুৱৈ আছে তাৰে লগত তাৰে এজন উল্লেখযোগ্য ব্যক্তি হৈছে মহেন্দ্ৰ সিং ধোনী তেওঁ সকলোৰে মন জয় কৰি থৈছে এতিয়া নতুনকৈ বিৰাট কোহলি ভাল ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে তাৰ উপৰিও ছানিয়া মিৰ্জা বেডমিন্টনত খেলি তেওঁ ভাৰতৰ সুনাম অৰ্জন কৰি আহিছে মেৰী কম তেওঁ বক্সিঙত তেওঁ এজন ভাল খেলুৱৈ বুলি আমি জানো তাৰ উপৰিও লভলীনা বৰগোঁহাই তেওঁ এজন বক্সিং খেলত তেওঁ সুনাম অৰ্জন কৰিবলৈ সই সক্ষম হৈছে